হেল্ল' দাস অঁ হেল্ল' শুনিছে অঁ এই মানে আপোনাৰ যে ৰেষ্টুৰেণ্টৰ খাদ্যবোৰ দি আছিলে এইটো মানে নিমখটো অলপ কমাই দিব লাগে দেই মানে নিমখটো পৰিমাণটো এনেই ঠিকে আছে তথাপিও অলপ মানে মোৰ নিমখটো ডক্টৰক দেখোৱাতে অলপ কম খাব কৈছে হয় হয় হয় নিমখটো কম খাব কৈছে গতিকে আপনালোকৰ এনে চবজিবিলাক ঠিকে আছে বাৰু জ্বলা চলা বা এইবিলাক ঠিকে আছে কিন্তু নিমখটো মানে কমাই দিব লাগে মানে নিমখটোৰ ওপৰত ডক্টৰেও মানা কৰিছে নিমখটো কম খাব কৈছে এনে প্ৰেছাৰটো মানে মোৰ প্ৰেছাৰটো হাই আছে গতিকে হাই প্ৰেছাৰত নিমখটো বেছি খালে অলপ দিগদাৰ গতিকে আপুনি নিমখটো মানে গোটেইকেইটা আপোনাৰ যিখিনি আইটেম আহে সেইখিনি প্ৰত্যেকতে নিমখটো অলপ অলপ কমাই দিম মানে নিমখটো কমায়েই দিব আৰু গতিকে সেইটো কাৰণেই মই আপোনাক মানে ফোন কৰিলো আপুনি ইয়াৰ পিছত পঠোৱাতে বস্তুবিলাক কমাই দি পঠাব তেতিয়া অলপ সুবিধা হ'ব শুনিলে অঁ অঁ ঠিক আছে ঠিক আছে আপুনি সেইটো কৰিব বাৰু ঠিক আছে অহ অহ